মোৰ মোৰ ডাঙৰ সফলতাক বুলিব লগা একো নাই বৰ্তমান সফলতা হোৱা নাই সকলোবোৰ মোৰ আধৰুৱা হৈয়ে ৰ'ল পঢ়া জীৱনত সফলতা আধৰুৱা হৈ ৰ'ল সৰুৰে পৰা ভাবিছিলোঁ মই এজন ডক্টৰ হোৱাৰ বহুত ডক্টৰী পঢ়াৰ মোৰ বহুত ইচ্ছা আছিল চায়েন্স লৈ কিন্তু মোৰ ব্যক্তিগতভাৱে মোৰ শত্ৰু লাগিল শত্ৰু লাগি ফেলে মোৰ এইটো পঢ়াটো নহ'ল ঘৰুৱা শত্ৰু বাহিৰা শত্ৰু লাগি পেলাই মোৰ পঢ়াটো নহ'ল আৰু ড্ৰাইভিং কৰা খুবেই ইচ্ছা আছিল সেইটো হয়তো মই বিফলতা হ'লো পঢ়াত মই বিফলতা অলপ পৰিলোঁ এইটোতো কিন্তু বিজনেচত অলপ এটা সফলতা আছে বিজনেচত বিজনেচত সফলতাটো পাইছোঁ মই যিটো বিচাৰিছোঁ সেইটো পাইছোঁ কম চে কম বেলেগৰ আণ্ডাৰত বেলেগৰ তলত হাত নপতাকৈ মই নিজে চলিব পৰাকৈ মই বিজনেচটো সেইটো সফলতা পাইছোঁ বাকী ক্ষেত্ৰত মই ল'ৰা ছোৱালী ল'ৰা দুটাৰ ক্ষেত্ৰতো মই সফলতা পোৱা নাই মই যিটো বিচাৰিছিলোঁ সেইটো নাপালোঁ সপোনবোৰ মানে আধৰুৱা হৈ ৰ'ল বহুত সপোন আছিল মোৰ পঢ়াৰ সপোন আছিল পঢ়াৰ সপোন আছিল আৰু মই মানে এজন ডক্টৰ হৈ ৰাইজক সেৱা কৰিম বুলি আগবাঢ়িব খুজিছিলোঁ কিন্তু নোৱাৰিলোঁ এইবিলাক সপোন পূৰ্ণ নহ'ল একমাত্ৰ মোৰ দেউতা ঢুকাল দেউতা ঢুকোৱাৰ কাৰণে সপোনবোৰ আধৰুৱা হৈ থাকিল সকলো সপোন বহুতেই সপোন আছিল মোৰ সব আধৰুৱা হৈ ৰ'ল এই আধৰুৱা হৈ ৰোৱা কাৰণে মোৰ সফলতাখিনি পূৰ্ণ নহ'ল আৰু গৌৰাম্বিতকৈ এই কাৰণে মোৰ হাজবেণ্ডক লৈ মই গৌৰাম্বিত আছিলোঁ এতিয়াও আছোঁ আমাৰ দুটাৰ মাজত যথেষ্টখিনি বুজা পৰা আছে এই বুজা পৰাৰ আজি ছাব্বিশ বছৰতো ৰানিং বুজা পৰাৰ ভিতৰতে আছে আমাৰ কোনো কাজিয়া পেচাল নহয় বাৰু তথাপিতো লাগে বাচন একেলগে বাচন থাকিলেতো শব্দ হ'বই ঠিক সেনেকৈ আমাৰো অলপ চলপ লাগে বেছি নহয় তথাপিতো আমাৰ জীৱনটো আমাৰ দুয়োজনৰে জীৱনটো সফল এইটো বস্তু সফল হৈছোঁ এখন ঘৰ চলোৱাত এখন বুলি নহয় মই তিনিখন ঘৰ চলালোঁ তিনিখন ঘৰতে মই তিনিখন ঘৰতে সফলতাটো পালোঁ মই সেইখিনি সফলতা পাইছোঁ কিন্তু মোৰ পঢ়াৰ ক্ষেত্ৰটোত সফলতাটো নাপালোঁ মই বহুত সপোন আছিল উচ্চ শিক্ষাৰ কাৰণে বহুত সপোন আছিল সেই সপোনটো মোৰ ভাঙি গ'ল সপোনটো মোৰ পূৰণ নহয় সেই সেই সপোন মোৰ সপোন পুৰা নহ'ল কাৰণে মই ল'ৰা দুটাক মই মোৰ সপোনৰ কথা কৈছিলোঁ কিন্তু ডাঙৰটো চাকচেছ নহ'ল হয়তো সৰুটো চাকচেছ হ'ব পাৰে

সৰুৰ পৰা গানৰ গান শুনাৰ বা বহুত গান চান শুনিছিলোঁ মই ন'ন ষ্টপ গান শুনি থাকিব পাৰোঁ ইমান মই গান ভাল পাওঁ শুনি থাকোঁ গাবও ইচ্ছা আছিল আৰু ষ্টেজ শ্ব' কৰিছিলোঁ গাইছিলোঁ কিন্তু বহুত বছৰ বেক হৈ গ'ল বেকৰ পিছত আৰু ইচ্ছা নাযায় তথাপি মই হাৰমনিয়াম প্ৰেক্টিচ কৰি থাকোঁ এতিয়াও হাৰমনিয়াম আছে ঘৰতে প্ৰেক্টিচ কৰি থাকোঁ মাজে মাজে সময়ো নাপাওঁ প্ৰেক্টিচ কৰিব তথাপি ইচ্ছা যায় সৰু ল'ৰাটোৰ লগত হাৰমনিয়াম প্ৰেক্টিচ কৰি থাকোঁ ইয়াক মই গানত দিছোঁ আৰু ডাঙৰটো মোৰ গিটাৰ বজায় খুব ভাল গিটাৰ বজায় সি কিন্তু মানুহৰ আগত ওলোৱা নাই আমাৰ ইয়াতে ওলোৱা নাই সি আল্টিমেটলি তাৰমানে যিমান ফিল্ম ইণ্ডাষ্ট্ৰি আছে তাৰ আগত সি মানে বজাই আহিছে দুবাৰ বজালে আৰু তাৰ উচ্চ আকাংক্ষা আছে সেইটো কৰিব আৰু সৰুটো এতিয়া গান শিকি মানে পাঁচ বছৰ কমপ্লিট কৰিলে এই নিপুনটো তাৰ মানে হেৰিত হ'ব তাৰ কলেজ লাইফতহে বোলে নিপুনটো এতিয়া এডমিশ্যন নিদিয়ে মানে আধুনিক শিকিব শিকিব খুজিলে শিকালোঁ হয় কিন্তু এতিয়া সি নাইন পাইছে ন' এতিয়া সেইটো প্ৰেছাৰ দিব খোজা নাই মই তাক মানে বন্ধ কৰি ৰাখিছোঁ সি আৰ্ট কৰি আৰ্টতো দিছোঁ আৰ্ট কৰি ভাল পায় ডাঙৰটোতো বম বঢ়িয়া আৰ্ট কৰে ডাঙৰ ল'ৰাটো বঢ়িয়া আৰ্ট কৰে সি কিন্তু তাক পাৰ্ছনেলি মই আৰ্টত দিয়া নাই ডাঙৰটোক কিন্তু সি যি দেখে সি মানে আৰ্ট কৰিব পাৰে কিন্তু সৰুটোক মই দিছোঁ আৰ্টত সি কিন্তু পটক্কে নোৱাৰে কেট্চ কৰিব সেইটো শিকালোঁ আৰু তাৰ তাৰ সৰুতে মাত তাত ভাল আছিল দিব দিলে গানত দিলোঁ গাইছেও বাহিৰত গান গাইছে কিন্তু ইয়াতে বৰ্তমান মই শ্ব' হেৰি কৰা নাই তাৰ মোৰ ইহঁত দুটাকলৈ সপোন আছে আৰু ইহঁত দুটাৰ কিবা এটা হ'লে তেতিয়া সপোন হয়টো এটা পূৰণ হ'ব পাৰে কিন্তু এতিয়ালৈ মোৰ সপোন পূৰণ হোৱা নাই